হেল্ল'

হয়

চবখিনি দেৰহাজাৰ টকামান আহিব গোটেইখিনি কৰিব দিলে ব্লাউজ

হয় হয় হয় মই দো অঁ দোকান মানে দোকানতকৈ মই হাজাৰমান লওঁ তাতকৈ কমাব নোৱাৰি তথাপি চাই লওঁ তাৰে মই অলপ কমাই দিম বাৰু অঁ সোনকালে হ'লেতো নহ'ব মোৰ আগৰ পেণ্ডিং বহুত আছে কাম নহয় নহয় আগৰ কাষ্টমাৰবিলাক আছে ন' আগৰ কাষ্টমাৰৰ তাৰমানে গুৱাহাটীৰে মানে উলিয়াই দিব লাগে আগৰ কাষ্টমাৰ মানে বিয়াৰ এটা হেৰি আছে সেইটো বস্তু মই উলিয়াই দিবই লাগিব বিয়াখন তাৰমানে বৰ ডাঙৰ অঁ ব্লাউজৰ জোখটো দিবচোন জোখো দিব লাগিব অঁ চাও বাৰু দি থৈ যাব কি বা কৰিব পাৰোঁ কাইলৈ নালাগে কাইলৈ মই নাথাকিম কাইলৈ মানে বজাৰত যাম মই পৰহি পৰহি মানে পৰহি পৰহি নালাগে তাৰ পিচদিনা আহিলে হ'ল মানে পৰহিও পৰহি মানে মোৰ মিটিং আছে মিটিঙত যাব লাগিব তাকেইতো কি বা কৰোঁ এতিয়া আপুনি বাৰু আনিকেনে দি থৈ যাবচোন মই কি কৰিব পাৰোঁ চাই লওঁ অঁ চিক্স মাইল চিক্স মাইল মই বেংক কলনিতে থাকোঁ

কালি কালি নহ'ব তিনিদিন পিছত হ'ব বস্তুটো অ' কালি অঁ অঁ অঁ ঠিক আছে ঠিক আছে